হেল্লো অঁ কিহৰ হয় হয় এমেজনৰ পৰা কৈছিল নেকি এই অঁ অঁ মানে আপোনালোকে ৰিভিউ খোজাৰ আগত মানে আপোনালোকৰ তাৰ পৰা মই এযোৰ জোতা লৈছিলোঁ জোতাযোৰ মানে মই চাৰিহাজাৰমান টকা গৈছিল কিন্তু জোতাযোৰ মই এতিয়াহে গম পাইছো জোতাযোৰ ফার্ষ্ট কপি তো এইটো কাৰণে বহুত ভাল লাগা নাই মানে আপোনালোকৰ কিবা এটা বিশ্বাসত আপোনালোকৰ এই ৱেবছাইটটোৰ পৰা লৈছিলো এমেজনত কিন্তু আপোনালোকে আৰু এনেকৈ ফার্ষ্ট কপি প্ৰডাক্ট দিব নালাগে তো ৰিভিউ ক্ষেত্ৰতটো মই কোনো ধৰণৰ ভাল ক'ব নোৱাৰিম কাৰণ আপোনালোকৰ যিহেতু এনেকুৱা ফৌৰ থাউজেণ্ড লৈছে আৰু এইটো বহুত মানে হেভী এমাউণ্ট তো এই এমাউণ্টটোত আপোনালোকে কমছে কম ফার্ষ্ট কপি নিদিলেও অৰিজিনেলৰ কপ অৰিজিনেল এটা দিব লাগে নহ'লে বা আপোনালোকে ফার্ষ্ট কপি বুলি লিখিয়েই দিব লাগে তাতে তো ফার্ষ্ট কপি বুলি লিখাও নাই আপোনালোকে অৰিজিনেল বুলি লিখি এনেকৈ আপোনালোকে যিহেতু ফার্ষ্ট কপি প্ৰডাক্ট এটা দিছে সেইটো ভাল লগা নাই আৰু সেইটো কাৰণে আৰু মই নেক্সট টাইম আৰু আপোনালোকৰ এই কোনো ৱেৱছাইটৰ পৰা মানে এই এমেজনৰ পৰা মই কোনোধৰণৰ প্ৰডাক্ট আৰু অৰ্ডাৰ নিদো আৰু আৰু আৰু ইয়াৰ ওপৰত মানে মই এটাই কথা ক'ম কি মই হয়তু এইটো মই আপো সেইয়া মই হয়তু কমপ্লেইনো কৰিম যে আপোনালোকৰ এই ৱেবছাইটোত এনেকৈ যে প্ৰডাক্ট এটা যে মানে ফার্ষ্ট কপি দিম বুলি কৈ মানে অৰিজিনেল প্ৰডাক্ট এটা দিম বুলি কৈ ফার্ষ্ট কপি প্ৰডাক্ট এটা দি পঠায় এইটো বস্তুৰ ওপৰত মই কমপ্লেইন কৰিম আৰু সেইটো কাৰণত মই আপোনালোকৰ ৰেটিঙতো লিখি দিছোঁ যিটো ৰিভিউ থাকে তাতে ৰিভিউতো লিখি দিছোঁ আৰু ফটোও মাৰি দিছোঁ আপোনালোকে গম পাব আৰু আপুনি এতিয়া মোক ফোন কৰিছে যে মই ফীডবেক দিব লাগে ফীডবেকত এইটোৱেই ক'ম মই যে এইটো বহুত বেয়া কৰিছে আৰু মই ফীডবেক এইটোৱে ক'ম মই এক মানে ৱান পাৰ্চেণ্টো মই ফীডবেক ভাল দিব নোখোজো তো আপোনালোকে ষ্টাৰটো দিলে মানে ষ্টাৰ তাত ফাইভ ষ্টাৰ থাকে তো ফাইভ ষ্টাৰ ৰেৰ্টিঙতটো মই ৱান ষ্টাৰো মই নিদিও তাতে খালী মই মেনশ্বনহে কৰি দিম যে মোৰ লগত এনেকুৱা মানে এটা স্কেম হ'ল তো হয় হয় হয় নেক্সট টাইম আৰু মই আপোনালোকৰ ৱেবছাইটৰ পৰা কোনো বস্তু নিকিনো আৰু ঠিক আছে থেংক ইউ